পৰ্যটকক আকৰ্ষিত কৰিবপৰাকৈ পৰ্যাপ্ত সম্পদ বুলি ক'বলৈ গ'লে যিহেতু আমি অসমত বাস কৰোঁ আমি প্ৰাকৃতিক সম্পদত চহকী মানুহ হয় গতিকে আমাৰ সম্পদবিলাকো তেনেকুৱা আমাৰ যদি সম্পদ ক'বলৈ যাওঁ আমাৰ বটানিকেল গাৰ্ডেন বা ইফালে যদি আমাক সম্পদ প্ৰদান কৰা বুলি কওঁ তেতিয়াহ'লে চৰকাৰে বা প্ৰশাসনে আমাক কিছুমান দিছে যেনেকুৱা হ'ল জগন্নাথ মন্দিৰটো সেয়া আমাৰ প্ৰাকৃতিক সম্পদ নহয় সেয়া আমাক প্ৰদান কৰা সম্পদ হয় আমাৰ অঞ্চলটোত আমাৰ জিলাখনক গতিকে আন্তঃগাঁথনিৰ কথা ক'লে ওচৰ চুবুৰীয়াবিলাক ইনক্লুডিং মি মাই ফেমিলি সকলোবিলাকেই জেগাডোখৰ উন্নতিৰ কাৰণে ঠাইখিনি আকৰ্ষণীয় কৰাৰ বাবে যিখিনি কৰিব লাগে সকলোবিলাক কৰা হয় যাতে আহক পৰ্যটকবিলাক চাই যাওকহি আমাৰ ওচৰটো কি আছে আমি কি সম্পদ ৰাখিছোঁ এতিয়া আগতেই যিহেতু মই উল্লেখ কৰিছোঁৱেই বটানিকেল গাৰ্ডেনৰ কথা গতিকে তাত বিভিন্ন ধৰণৰ অৰ্কিড বহুত ৰেয়াৰ কিছুমান প্লেণ্টছ এইসমূহ পোৱা যায় গতিকে এইসমূহ চাবলৈও অৰ্কিডছবিলাক চাবলৈও বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰ্যটক আহে বিশেষকৈ যেতিয়া বাৰিষাকাল আহে তেতিয়া গছ গছনিবিলাক বেছি লহপহকৈ বাঢ়ি আহে আৰু দেখিবলৈ তেতিয়া আৰু শুৱনি হয় সেই সময়ত পৰ্যটকে ভিৰ কৰেহি আৰু পৰ্যটকক যদি আকৰ্ষণ কৰিবপৰাকৈ আমি কেনেধৰণে কি কৰিব পাৰোঁ ক'লে অকল স্থানীয় লোক বা আমিয়ে জেগাডোখৰ আকৰ্ষণ কৰি তুলিব নোৱাৰোঁ গতিকে প্ৰশাসনৰ সহায় সহযোগিতা প্ৰয়োজন হ'ব এনেধৰণে যদি চৰকাৰে বা প্ৰশাসনে বিভিন্ন সময়ত যিবিলাক পৰ্যটনস্থলী আছে সেই জেগাবিলাক অধিক আকৰ্ষণীয় চকুত লগাকৈ যদি সজাই তুলিবৰ বাবে প্ৰস্তুত কৰিবৰ বাবে সহায় কৰে তেতিয়াহ'লে বিভিন্ন সময়ত বহু সংখ্যক পৰ্যটকক আকৰ্ষণ কৰিব পাৰিম বুলি মই ভাবোঁ আৰু আকৰ্ষিত হয়ো কাৰণ ধুনীয়া কিবা এটা দেখিলে দিয়ক সকলোৱে আকৰ্ষিত হয় নহয়নে গতিকে আমিও আকৰ্ষিত হওঁ আন পৰ্যটকো আকৰ্ষিত হওক সেয়েহে মই ভাবোঁ আকৰ্ষণ কৰাত সম্পদ বুলিবলৈতো কৈছোৱেই যে আমাৰ কি আছে টিপাম দেওশাল থানৰপৰা আদি কৰি কিছুমান হিষ্টৰিকেল বস্তু আছে সম্পদ আছে এইসমূহ আৰু উন্নত কৰিবলৈ হ'লে এইবিলাক বস্তু গাঁৱৰ মানুহে চোৱা চিতা বা স্থানীয় লোকে চোৱা চিতা কৰা এইবিলাকতো লাগিবই তাৰ সমান্তৰালকৈ প্ৰশাসনৰো সহায় লাগিব যাতে ঠাইখিনি আৰু আপডেট কৰি তুলিব পাৰোঁ আপগ্ৰেড কৰি তুলিব পাৰোঁ জাকত জিলিকা কৰি তুলিব পাৰোঁ সকলোৰে চকুত জিলিকাই ৰাখিব পাৰোঁ যাতে পৰ্যটক আকৰ্ষিত হওক এই ঠাইখনৰ প্ৰতি